অ' আমাৰ এই গাৰ্জেন মিটিং এখন দিব লাগিছিল নহয় ষ্টুডেণ্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ মাৰ্কবোৰ আউট কৰিব লাগিছিল অ' তাৰ লগতে

আৰু গোটেই সকলো টিচাৰে আলোচনা কৰি ডেট এটা ফিক্স কৰিব লাগিব আৰু ৰিজাল্টটো আউট কৰা পিছতহে গাৰ্জেনে গম পাব ফাৰ্ষ্ট ইউনিট টেষ্টৰ মাৰ্কবোৰ কিমান কিমান হ'ল আৰু আলোচনা কৰি গোটেইবোৰ মাৰ্ক কেল্কুলেশ্যন কৰি ৰিজাল্টটোও দিব লাগে আৰু ফাৰ্ষ্ট চেকেণ্ড থাৰ্ড যিকেইটা সেইকিটা আউট কৰিব লাগে ৰেংক হ'লডাৰ কেইটা আউট কৰিব লাগে অ' এইটো সবৰ খবৰ কৰিব লাগিব অ' ৰেজাল্টটো আউট কৰাৰ পিছত প্ৰগ্ৰেছ ৰিপৰ্টখিনি চাইন কৰিব লাগিব চাইন কৰি গাৰ্জেন মিটিং কৰি তাৰপিছত গাৰ্জেনখিনিৰ দিব লাগিব আৰু সেই প্ৰগ্ৰেছ ৰিপৰ্টবোৰত গাৰ্জেনৰ চাইন ল'ব লাগিব তাৰপিছত গাৰ্জেনৰ চাইন লৈ পিনে আকৌ আমি সেইখিনি প্ৰগ্ৰেছ ৰিপৰ্টবোৰ ঘূৰাই ল'ম আমাৰ ৰেকৰ্ডত থাকিব তেতিয়া অ' তেনেকেই সিদ্ধান্ত ল'লেই ভাল হ'ব আৰু